হেল্ল' হয় হয় মোৰতো ক্লাছ এতিয়া ৰাতিপুৱাও হয় আৰু আবেলি টাইমতো হয় এতিয়া তোমাক বা কেতিয়া লাগিছিলে ৰাতিপুৱাতো মই নটাৰ পৰা বাৰটালৈকে কৰোঁ আৰু সপ্তাহত মই তিনিদিন কৰোঁ আৰু আবেলি মই কেতিয়াবা চাৰিটাৰ পৰা হয় আৰু এনেই জেনেৰেলি মোৰ পাঁচটাৰ পৰা কৰোঁ পাঁচটাৰ পৰা গধূলি আঠ বজালৈকে মই কৰোঁ অ তেতিয়াহ'লে তুমি এটা কাম কৰিব পাৰা আবেলি টাইমটোতে আহা হয় আবেলি পাঁচটা বজাৰ পৰা কৰোঁ কিন্তু ৰবিবাৰৰ দিনাখন মই অলপ সোনকালে কৰোঁ যিহেতু সেইদিনা বন্ধৰ দিন থাকে সেইদিনা মই চাৰিটাৰ পৰা কৰোঁ সপ্তাহত মই তিনিদিন কৰোঁ সপ্তাহত মই বৃহস্পতিবাৰে কৰোঁ অ শনিবাৰেও কৰোঁ আৰু ৰবিবাৰেও কৰোঁ হয় হয় হয় তুমি আহিবা এদিন আহি এদিন কথা বাৰ্তা ভালদৰে আমি পাতিম আৰু আমি ফিজটোৰ বিষয়েও তোমাক মই জনাম কি হিচাপে হয় আৰু মান্থলি এটা ফিজ দিব লাগে আৰি এডমিচন ফিজ এটাও থাকে সেইবাবে তুমি আহিলে মই ভালকৈ তোমাক জনাব পাৰিম আৰু তুমি এই বিষয়ে তুমি যি কোৱা তুমি আমাৰ ইয়াতে ডেঞ্চো হয় আৰু আৰু আমাৰ হয় সেইবাবে তুমি আহিবা আৰু আমি ৰাখিম আৰু ভালদৰে কথা পাতিম ঠিক আছে হ'ব হ'ব ৰাখিছোঁ